হৌৰা মই আছুচ লেপটপ এটা কিনিলো লেপটপটো ইমানেই ফাষ্ট আৰু ইমান চাৰ্চটো চাৰ্জাৰটোও ভাল বেটেৰীটোও ভাল আৰু সেই দোকানখনৰ পৰায়ে মই যদি আৰু বেলেগ বস্তু পাওঁ লম তাৰপৰায়ে কিনিব লাগিব